অঁ কওঁ মানে কিনো কম বিহুটো আহিলেই বিহুৰ পিছে যোগাৰ পাতি হৈছে নে নাই বাকী পিঠা চিঠা লাৰু

ঠিক আছে দে ঠিক আছে